কামৰূপ মহানগৰ জিলাত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰা দেখিবলৈ পোৱা যায় এইসমূহৰ উদাহৰণ হৈছে মাঘ বিহু ব'হাগ বিহু ঈদ ভেঠেলি মহোহো উৎসৱ তাৰ পাছত ঈদ কৰম পূজা আদি এই উৎসৱসমূহত বিভিন্ন সময়ৰ লগত মিলাই উদযাপন কৰা হয় যেনে মাঘ বিহু জানুৱাৰী মাহত ব'হাগ বিহু এপ্ৰিল মাহত আৰু পুহ মাহত কাতি বিহু কাতি মাহত কাতি বিহু পালন কৰা হয় ইয়াৰ উপৰিও বছৰত দুটা দুবাৰকৈ ঈদ পালন কৰা হয় ঈদ পালন কৰাৰ লগতে কৰম পূজা হৈছে চাহ জনজাতীয় লোক সকলৰ এক উৎসৱ ভেঠেলি অসমৰ কামৰূপ জিলাৰ গ্ৰাম্য অঞ্চলত পালন পৰা হয় আৰু মহোহো যেতিয়া মহৰ প্ৰকোপ বাঢ়ি যায় সেই সময়ত মহ খেদাবৰ বাবে মহোহো উৎসৱ পালন কৰা হয় এইদৰে বিভিন্ন সময়ত ইয়াৰ জনজাতীয় লোকসকলে নিজৰ জনজাতীয় কৃষ্টি সংস্কৃতি বজাই ৰাখিবলৈ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰা দেখিবলৈ পোৱা যায় উৎসৱ পাৰ্বণসমূহ তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰীতি নীতিসমূহ মানি চলে খাদ্য সম্ভাৰৰ ক্ষেত্ৰতে হওক বা নতুন বস্ত্ৰ আদি কিনাৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ কাৰ্য পন্থা তেওঁলোকে হাতত লয় আৰু এই উৎসৱসমূহে মানুহৰ মনটোক আনন্দিত কৰে মানুহে গোটেই বছৰজুৰি যি কাম কৰে সেই ভাগৰ সমূহ এই উৎসৱসমূহৰ দ্বাৰাই সম্পন্ন হয় বুলি কোৱা হয়